এইখন দলংমুখ চাৰিআলিৰ হেৰিয়াৰ মোবাইলৰ দোকানখন নি বাৰু তাৰপৰা মই এডাল চাৰ্জাৰ কিনিছিলো সেই চাৰ্জাৰডাল মানে মোৰ মানে চাৰ্জ দিছোঁ যদিও চাৰ্জাৰডালে দি মানে মোৰ চাৰ্জ নাই হোৱা সেইটো কাৰণে মানে মই আকৌ চাৰ্জাৰ দোকানখনলৈ গৈ পেলাই চাৰ্জাৰডাল ঘূৰাই দিব বিচাৰিছোঁ ঘূৰাইয়ো নলয় চাৰ্জাৰডাল সেই চাৰ্জাৰডালে দি মই ৰাতিপুৱা পৰা মোৰ মবাইলটো বেয়াই নে চাৰ্জাৰডালেই বেয়া ধৰিব পৰা নাই সেইটো কাৰণে এই চাৰ্জাৰডাল মই ঘূৰাই দিবলৈ বিচাৰিছোঁ আৰু চাৰ্জাৰডালৰ পৰা মানে মোবাইলটোত চাৰ্জ নহয় হে নহয় সেইটো কাৰণে চাৰ্জাৰডালৰ মই পাঁচ সাতশত মান টকা দি পেলে চাৰ্জাৰডাল কিনিছিলো চাৰ্জাৰডাল ইমান দাম ল'লে আৰু এতিয়া মানে চাৰ্জাৰডালৰ পৰা চাৰ্জো ভালকৈ নহয় সেইটো কাৰণে মানে মই মোবাইলটোৱে বেয়া বুলি মই আকৌ মোবাইলৰ দোকানতো দেখাইছিলোগৈ মোবাইলৰ দোকানীটোৱে ক'লে চাৰ্জাৰডালহে অকণমান ডিফেক্টিভ টাইপৰ সেইটো কাৰণে মই চাৰ্জাৰডাল ঘূৰাই দিব বিচাৰিছোঁ তে ঘূৰাই লওক চাৰ্জাৰডাল যেনেতেনে চাৰ্জাৰডাল ঘূৰাই ল'লে মই ভাল পাম আৰু চাৰ্জাৰডালে দি মানে কোনো একো চাৰ্জ তাৰ্জ নোলোৱা কাৰণে মই চাৰ্জাৰডাল একেবাৰে ঘূৰাই দিব বিচাৰিছোঁ চাৰ্জাৰডাল ঘূৰাই লৈ পেলাই মোৰ পইচাটো ৰিটাৰ্ণ কৰি দিয়ক যিহেতু মই চাৰ্জাৰডাল কিনিছিলো চাৰ্জাৰডাল কিনাৰ বিনিময়ত মোৰ চাৰ্জাৰ চাৰ্জাৰডাল কিনি চাৰ্জাৰডালেই মোৰ মোবাইলটোত নাখায় মোৰ কি আৰু লাভডাল হ'ব সেইটো কাৰণে মোক চাৰ্জাৰডাল ঘূৰাই দিলে মই ভাল হ'ব সেইটো কাৰণে চাৰ্জাৰডালে দি মই মানে অকনো ভাল পোৱা নাই মোক আপোনালোকে চাৰ্জাৰডাল ঘূৰাই দিলে মই ভাল পাম বুলি মই ভাবিছোঁ